দুই ফেব্ৰুৱাৰী দেওবাৰ আমি ফুৰিবলৈ গৈছিলোঁ গোৱালপাৰা ডিষ্ট্ৰিকলৈ তাত আমি যাওঁতে ট্ৰেইনত গ'লোঁ পৰিয়াল লৈ তাৰপিছত মোৰ পৰিয়াল মোৰ হাজবেণ্ড মোৰ ছোৱালী তাত গৈ আমি ইয়াৰ পৰা চাৰিটা চাৰে চাৰিটা বজাৰ ট্ৰেইনখনত গ'লোঁ তাৰপিছত আমি তাৰপৰা আমি এখন ট্ৰেইনত উঠিলোঁ দৌৰা দৌৰি হ'ল তাৰপিছত আমি গোৱালপাৰা বঙাইত উঠি বঙাইত নামি বঙাইৰ পৰা বাছেৰে আমি গোৱালপাৰালৈ গ'লোঁ গোৱালপাৰাৰ পৰা গৈ আমি তাত মই মোৰ দাদাৰ ঘৰত জিৰণি ল'লোঁ লৈ মেলি দাদাৰ তাত থাকি মেলি আমি দুদিনৰ কাৰণে মই সূৰ্য পাহাৰ মোৰ মাহী ছোৱালী বাইদেউ আছিল তাত গৈ মই ৰেষ্ট লৈ তাৰ পিছদিনা আমি সূৰ্য পাহাৰলৈ গ'লোঁ সূৰ্য পাহাৰত মোৰ হাজবেণ্ড মোৰ ছোৱালী আৰু মোৰ বাইদেউলৈ তাৰপিছত দিনটো মন্দিৰলৈ গ'লোঁ হনুমান মন্দিৰলৈ তাৰপিছত মেলি তাৰপিছত এটা গণেশ মন্দিৰ আছিল তাত আমি যাব নোৱাৰিলোঁ চল্লিছটা চিৰিৰ বাবে দিনটো লাগিবৰ কাৰণে তাৰপিছত ওচৰৰে নামনিবিলাকতে আমি মঠ মন্দিৰবিলাক আমি চাই মেলি বহুতো মূৰ্তি আছে উপভোগ কৰিলোঁ চাই মোৰ ছোৱালীটোও ভাল লাগিল গৈ তাৰপিছত মঠ মন্দিৰবিলাকত আমি সেৱা কৰিলোঁ কৰি মেলি তাত মানে গুহাৰ ভিতৰত এটা নাদ এটা আছে তাত পানী আছে পানীখিনি মানে চুই মেলি আহি আমি মন্দিৰ সেৱা অৰ্পণ কৰি তাৰপিছত আমি কিবা কিবি মানে বস্তুখিনিয়ে খাই মেলি কিন্তু আমি মোৰ আলহিৰ ঘৰত বাইদেউ ঘৰত তাত জিৰণি ল'লোঁ জিৰণি লৈ তাৰ পাছত তাত থাকি মেলি এদিন আহি আমি গোৱালপাৰালৈ আহিলোঁ গোৱালপাৰা ডিষ্ট্ৰিকলৈ আহি তাৰপিছত তাত ৰেষ্ট ল'লোঁ এদিন এনেকে থাকি মেলি তাৰপিছত এনেকে কৰি মেলি আৰু বহুত বহুত ঠাইত আমি গৈ মেলি উপভোগ কৰিলোঁ তাৰপিছত আমি এনেকে ঘূৰি মেলি তাতে সাতদিনমান মই ফুৰা চকা কৰিলোঁ মোৰ পৰিয়ালটো মোৰ হাজবেণ্ড মোৰ ছোৱালী লৈ এনেকে কৰি মেলি আহি তাৰপিছত মোৰ সুবিধা হ'লেও মানে ফুৰা চকাটো আনন্দদায়ক তাৰ বাবে বহুত ভাল লাগিল তাৰপিছত আহি মেলি তাৰপিছত আমি মোৰ ওচৰ চুবুৰীয়াৰ লগত মই পিকনিক গ'লোঁ গৈ তাত ওচৰৰ মানে সমজুৱা মানুহৰ লগত ওচৰৰ মানুহ পিকনিক ডাঙৰ বাছেৰে গ'লোঁ তাত বনভোজ মানে খোৱাৰ হিচাপত নামেৰীলৈ এনেকে গৈ মেলি তাত খাই মেলি ইমান প্ৰাকৃতিক সৌন্দৰ্য তাত এটা নদী আছে নদীটোৰ পানীখিনি ইমানে ইমানে ভাল লগা চাই থাকিলে চাই থাকো চাই থাকো লাগে তাত মানে শিলত

মানে ভাল লগা ঠাই তাৰপিছত ওচৰতে মানে গছ গছনি আছে গছ গছনি আছে তাৰপিছত মানে নদীটোৰ পানীখিনি মানে দেখিবলৈ আকাশৰ মানে কালাৰৰ নিচিনা তাত বহুতো মানুহ পৰ্যটক আছে বহুত বহুত ঠাইৰ পৰা দূৰৰ পৰা অহা মানুহ ঠাইখিনিৰে ভৰি পৰিছিল সিদিনা তাত ডেন্স কৰা মানুহো পাইছোঁ বা তাত গান চান গোৱাওঁ তাৰ লগত আমি সহযোগ কৰি আমি গান চানো গাইছিলোঁ নাচিছিলোঁ বহুতো ভাল লাগিল তাৰপিছত পিকনিক খাই তাত এখন উদ্যান আছে উদ্যানখনত মানে সোমাবলৈ নিদিয়ে তাত বাঘ ভালুক আছে সেইবাবে আমাক সোমাবলৈ নিদিলে তাৰ চাইডেৰে আমি ফুৰা চকা কৰিলোঁ তাৰপিছত গৈ খাই মেলি গৈ আমি ভালুক পুঙলৈ আমাক দেখাবলৈনে লৈ গ'ল গাড়ীখনে তাত অকমান নামি মেলি আমি চাই হোৱাৰ বাবে আমাক ভিতৰলৈ সোমাবলৈ নিদিয়ে পাছ লাগে সেইবাবে তাত আমি খানা খোৱাটো নহ'ল সেইকাৰণে আমি এনেই চাই চোৱা হিচাপত গ'লোঁ চাই মেলি আহি তাত আহোঁতে তাৰমানে অলপ ৰাস্তাত গাড়ীখন অলপ বেয়া হৈ গ'ল তাৰ বাবে আমি দুঘণ্টা তাত বহি যাব লগা হ'ল গাড়ীত বহি থাকিব লগা হ'ল যিখিনি ঠাইত বহি আছিলোঁ সেইখিনিত বাঘ ওলাই বুলি কৈছিল অলপ হৈছিলোঁ ইমানে মানে বেয়া লাগিল তাৰপিছত গাড়ীখন লাহে লাহে ভাল হৈ গ'ল তাৰপিছত আমি অলপ মনটো ভাল লাগিল তাৰপিছত আহি আহোঁতে অলপ ৰাতি হৈছিল এঘাৰটা বাৰটাত যেতিয়া চাৰে আঠটাত অহা মানুহ আহিব লগা পৰা সময়খিনিত নহ'ল আমি আহোঁতে আহোঁতে চাৰে দহ বাৰ চাৰে দছটামান বাজি গ'ল তেতিয়া অসুবিধা অলপ নাৰ্ভাছো হৈছিলোঁ যিকিনহওক আমি যাই বেয়াও লাগা নাই ভালে লাগিছিল মানুহ দুনুহৰ লগত খাই বহুত ভাল লাগিল তাৰ দৃশ্যবিলাক এতিয়াও মনোমোহা এতিয়াও চকুত ভাহি থাকে ভাল লাগিল তাৰপিছত আহি এদিন মানে আমি ওচৰতে সৰু এখন সৰু পিল পিল এখন লৈ আমি নিজৰ পৰিয়ালটো মোৰ দাদা মোৰ ভতিজা এইবিলাক লৈ আমি অকমান মানে খোৱা বস্তু অলপ যোগাৰ কৰি লৈ আমি শুলমাৰিলৈ আমি পিকনিক খাবলৈ গৈছিলোঁ তাত গৈ বিশেষ সেনেকুৱা মানে নাই তাৰমানে আমি ফুৰা মেলা কৰিলোঁ চাব লগা ঠাই আছিল পাৰ্ক এখন তাৰপাছত আমি খাই মেলি তাত নিজৰ পৰিয়ালটোৱে খাই লৈ আমি পাৰ্কখনত গ'লোঁ পাৰ্কখনত গৈ মানে সৰু ল'ৰা ছোৱালীয়ে পাৰ্কখনত অলপ সিহঁতে উপভোগ কৰা বস্তু আছিল সেইকাৰণে সিহঁতে থাকি ভাল লাগিল সিহঁতে কিবাকিবি উঠি মেলি ভাল পায় ডাঙৰ সেনেকে বিশেষ নাই ৰেষ্টুৰেণ্ট আছে তাৰপিছত কিছুমান উঠাৰ বস্তু আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কখনৰ এনেকুৱা সৌন্দৰ্য ভাল লগা উঠি উঠি যাবলৈ গ'লে অকমান পাহাৰীয়া অঞ্চল ধৰি ধৰি যাব লাগে ভয় লাগে কিন্তু হ'লেও ভাল লগা গাড়ীৰে গ'লে অলপ অসুবিধা আছিল কিন্তু খোজকাঢ়ি গ'লে অলপ উঠিব লাগাৰ কাৰণে অলপ ভাগৰ লাগে অলপ কষ্ট হয় আৰু নামি আহিলেও অলপ কষ্ট হয় কিন্তু সৰু গাড়ী লৈ যোৱাৰ কাৰণে অলপ সুবিধা হোৱাৰ কাৰণে মানুহবিলাকে এনেকে যাব পাৰে কিন্তু আমিতো পাহাৰখন বগাই গৈছিলোঁ ভাল লাগিল তাত কিছুমান মানে বস্তুবিলাক আছে সেইবিলাক চাইও ভাল লাগে কিন্তু ল'ৰা ছোৱালী সেইবিলাকত অলপ দেখাবৰ কাৰণে ভাল সিহঁতৰ অভিজ্ঞতা হয় বাগিচা আছে দেখিলে মনোমোহা ইমানে ভাল লগা আৰু ৰাতিৰ সৌন্দৰ্যটো বেছি ভাল লগা দিনত ইমান পোৱা নাই সন্ধিয়া সন্ধিয়া সেইকাৰণে বেছি ভাল লগা আছিল মানে আহিবলৈ মন নাযায় পাৰ্কখনত তাৰপিছত আহোঁতে আহোঁতে ৰাতি হয় হৈ গ'ল নামন নামনিৰ কাৰণে অলপ অসুবিধা হৈ হৈছিল তাৰপিছত লাহে লাহে আহি সেই গাড়ীখনত আমি গোটেইকেইটা পৰিয়ালটোৱে ডিচেম্বৰৰ মাহৰ কাৰণে ঠাণ্ডা ভালেই লাগিল এনেকুৱা ঠাইবিলাকত গ'লে কোনেও মানুহবিলাকৰ মনবিলাক কোনেও হয় আৰু মানুহৰ মনবিলাক ভাল লাগি যায় তাৰ বাবে আমি যাব লাগে